মাছ বুলি কওঁতে মানুহে মাছ খোৱা মানুহে আচলতে ডাঙৰ মাছো ভাল পায় সৰু মাছো ভাল পায় গতিকে সৰু মাছৰ উপকাৰটো বেছি ডাঙৰ মাছ বুলিলে ৰৌ ভকুৱা শিঙি মাগুৰ এইবিলাকেই আৰু গতিকে তাৰে মাজতে কিছুমান মাছ আছে যিটো বাকলি নাথাকে সেই মাছটো সকলোৱে খাই ভাল নাপায় গতিকে মোৰ ক্ষেত্ৰতো তেনেকুৱা দুই এটা মাছ নাখাওঁ মই তুৰি বটু এনেকুৱা মাছ নাখাওঁ ডাঙৰ মাছ শিঙি মাগুৰ এইবিলাক বাকলি নহলেও খাওঁ যিটো উপকাৰ আছে বস্তুটো আৰু কুচিয়া মাছো খাওঁ কিন্তু খাওঁ গতিকে মাছ আৰু ভকুৱা বৰালি এইবিলাকটো ডাঙৰ মাছে সকলোৱেই খায় গতিকে তাৰে মাজতে আমিও ভাল পাওঁ মাছ খোৱা স্বাস্থ্যৰ বাবে ভাল মাছ খাব লাগে আৰু তাৰে মাজত সৰু মাছৰ বিষয়ে কি কওঁ সৰু মাছৰ বহু ধৰণৰ আছে খলিহনা আছে বেছা আছে চন্দা আছে লাও পুঠি আছে এনেকুৱা বহু ধৰণৰ মাছ আছে সেইবিলাক সৰু মাছ খাই খুবেই ভাল লাগে সৰু মাছ ভাজি বা জাল দিয়া খাই খুব ভাল লাগে আৰু পানী হ'লে এই সৰু মাছটো নাথাকে যেতিয়া পানী শুকাব সেই সৰু মাছটো ওলায় ন' বজাৰতো পায় আৰু বজাৰৰ পৰা কিনি আনিয়েই খাওঁ ইয়াতেতো আৰু নাই গতিকে ডাঙৰ মাছতকৈ সৰু মাছ খালে উপকাৰটো বেছি গতিকে মাছ খাই ভালেই পাওঁ সেইটোৱেই আৰু